অ আমাৰ পাকঘৰত বৰ্তমান ধৰক চিমনি ব্যৱহাৰ কৰোঁ আমি তাৰ পাছত মিক্সি ব্যৱহাৰ কৰোঁ একুৱাগাৰ্ড ব্যৱহাৰ কৰোঁ ফ্ৰিজ আছে এইবিলাক আমি বৰ্তমান বিদ্যুতেৰে চলাওঁ আগতেও আমি এইবিলাক বস্তু ব্যৱহাৰ কৰিছিলোঁ কিন্তু কিছু কিছু ক্ষেত্ৰত আমি অসুবিধাৰ সন্মুখীন হৈছিলোঁ এতিয়া ধৰক আমাৰ ধৰক তেতিয়া মিক্সি নাছিলে এটা সময়ত সকলো বস্তু মই হাতেৰে ব্যৱহাৰ কৰিব লগা হৈছিল পটাত বটিব লগা হৈছিল এতিয়া সেই অসুবিধাটো নাই পানীৰ কাৰণে পানীৰ ফিল্টাৰ ব্যৱহাৰ কৰিছিলোঁ জেনেৰেল ফিল্টাৰ তাত ক'ৰবাৰ পৰা পানী আনি দিব লগা হৈছিল আৰু সেইটো জেনেৰেলি আমাৰ পত্নীৰ কষ্ট হোৱাৰ অনুভৱ কৰিছিলোঁ ফ্ৰিজ নাছিল ফ্ৰিজৰ সলনি আমি বস্তুবিলাক আনি এনেই থৈ দিছিলোঁ যাৰ ফলত অতি সোনকালে নষ্ট হৈছিল এতিয়া মানুহ ব্যস্ততাৰ সময় গতিকে সদায় বজাৰ কৰাৰ সময় এতিয়া আমাৰ নাই গতিকে বজাৰ কৰি আনি পেলাই আমি এতিয়া ফ্ৰিজত গোটেই ভৰাই মোটামুটি এসপ্তাহলৈকেও কেতিয়াবা বজাৰ নকৰোঁ গতিকে এইবিলাক ক্ষেত্ৰত আমাৰ কিছু কিছু সুবিধা হোৱা যেন অনুভৱ হয়